ৰাইট শ্বেয়াৰিং ছাৰ্ভিচ ব্যৱহাৰ কৰিছোঁ ইয়াৰ টেক্সি ব্যৱহাৰৰ লগত কিছুমান মিল খায় কিন্তু হ'লেও বেয়া নহয় বস্তুটো ভালেই টকাৰ ক্ষেত্ৰত অলপ ৰাহি হয় আৰু প্ৰায় একেধৰণৰ বস্তুৱে হয়